গঁৰালটো মই কুকুৰা প্ৰথমতে দুটি এটি আছিলে এতিয়া দুটি এটি গৈ হয় সেনেকে থওঁতে থওঁতে এতিয়া গঁৰালটোও মই অকমান ডাঙৰ কৰিছোঁ ডাঙৰ মানে সম্পূৰ্ণ যথেষ্ট ডাঙৰ কৰিছোঁ আৰু গঁৰালটো ডাঙৰ কৰি এতিয়া মই কুকুৰা আগতো আছিলে কমটিভাৱে কৰিম এতিয়া আছে আছে যদিও মানে ইমান এটা বেছিও নহয় আৰু কমো নহয় এতিয়া সেনেকে কৰি মানে এতিয়া আকৌ পুহিম বুলি ভাবিছোঁ সৰহকে কি কৰিব পাৰোঁ চাওঁ এতিয়া কুকুৰা বিক্ৰী লৈ এতিয়া কুকুৰাৰো দাম বেছি এতিয়া কুকুৰা বেমাৰ হ'লে বেজি দিওঁ বা কিবা এটা দৰৱ পাতি কৰোঁ দিনটো মেলি দিওঁ ফাৰামো নহয় এইবোৰ লোকেল কুকুৰা বিকিওঁ বিকি পেলাই সেই সেনেকে কৰিব নোৱাৰোঁ দিনটো মেলি দিওঁ দানা খাই ৰাতিপুৱা এবাৰ দিওঁ দানা গধূলি এবাৰ দিওঁ দানা আৰু গধূলি সময়ত বান্ধি থওঁ পানী দুপৰীয়া পানী অকণ দিওঁ দানা দিওঁ এনেকে কৰি এতিয়া আগতেও আছিলে মানে তাতোকৈ এতিয়া বেছি হ'ল আৰু পঞ্চলিছ মানৰ বেছিয়ে হ'ব নেকি চাগে মোৰ কুকুৰা এতিয়া সৰুবিলাক ধৰাই নাই ডাঙৰ ডাঙৰবিলাক এতিয়াও বেজী আনিবলগীয়া হৈ আছে এতিয়া ভাবিছোঁ এই জানুৱাৰীতে কুকুৰা কেইজনীমান বিকি মেলি মতা কুকুৰা কেইটামান আছে সৰহকে সেইকিটাকে বিকিম হ'লেও মানে এতিয়া কণী পাৰি আছে চাৰিজনী উমনি বহি আছে পাঁচজনী মানে কণী পাৰি আছে এইকেইজনী কণী বিকো কণী এটা দহ টকাকে আৰু কুকুৰাবিলাক চাৰিশ টকা কেজিকে বিকো কেতিয়াবা হয়ো সেনেকে হয় কেতিয়াবা নহয় এনেকে কৰিয়ে চলি আছোঁ আৰু ভাবিছোঁ আৰু পাৰিম নেকি এতিয়া গঁৰালটো অকমান ডাঙৰ কৰিব লাগে তলদখৰ লিপি দিম হাফকে লিপি দিম দিয়া এতিয়া বনাব লাগে এতিয়া আকৌ ইমানখিনিতকৈ যদি অধিক কৰিব পাৰোঁ তাকে চাওঁ কিমানজনী কুকুৰা আছে এতিয়া কেনেকে কি কৰিব পাৰোঁ আৰু তাতকৈ এতিয়া আকৌ চাই আছোঁ গঁৰালো ঠিক কৰিম বুলি ডাঙৰ কৰিম বুলি আৰু জানো ক'ত কি কৰিব পাৰোঁ কিমানখিনি কৰোঁ কিমানখিনি নাই কেইজনী হয় কুকুৰা